হেল্ল' মই আপোনালোকৰ অনলাইন ছপিংৰ জৰিয়তে এটা চোলা অৰ্ডাৰ দিছিলোঁ কিন্তু বস্তুটো অহাৰ পিছত মই দেখিলোঁ যে গুণগত মানদণ্ড মই বিচৰা ধৰণে নহয় গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ ৰিটাৰ্ণ পলিছি কেনেকুৱা ধৰণৰ আৰু সুবিধা হ'লে অৰ্ডাৰটো ঘূৰাই দিব পৰা হ'বনে সেই বিষয়ে আপুনি মোক জনাওক